অঁ ভাইটি মই যে তোমাক আজি অৰ্ডাৰ এটা দিছিলোঁ খানাৰ অঁ এই মাংসৰ যে এটা খানাৰ অৰ্ডাৰ দিছিলোঁ সেইটো মই আগতেতো তুমি মোৰ ঘৰৰ এড্ৰেছটো চিনি পোৱা কিন্তু আজি মই যে তাত নাই জানা মই বেলেগ এঠাইত আছোঁ সেইকাৰণে তুমি বেলেগ বেলেগ ঠিকনাত দিব লাগিব পাৰিবা নহয় এই তুমি পাৰিবা অঁ ঠিক আছে তুমি সেই মই ঠিকনাটো দি দিছোঁ তুমি তাত দিবাহি হাঁ অঁ অঁ ঠিক আছে বাৰু হ'ব দিয়া